মই এখন জেনেৰেল নলেজৰ কিতাপ অৰ্ডাৰ দিছিলোঁ এ ডি আৰ এক্সামৰ কাৰণে কিতাপখনৰ মানে গোটেই প্ৰিণ্টিংবিলাক মিষ্টেক হৈ আছে বহুতখিনি জেগাত আৰু মানে আপোনাৰ পেজবিলাকৰ আঠা গোটেই এৰাই এৰাই গৈ আছে গতিকে কিতাপখনৰ অলপ গণ্ডগোল আছে হৈ গ'ল গতিকে কিতাপখন যাতে পিছৰ পৰ্যায়ত আৰু ভালকৈ ভাল কৰিবলৈ চেষ্টা কৰে এইটোৱে কথা